দৌৰা ৰুটিনত ফ্লেক্সিবিলিটি বুলি ক'লেতো ফাৰ্ষ্টতে মই ব্যায়াম কৰোঁ কিন্তু জিমত আপোনাৰ ৱৰ্ক আউট বুলিও কয় য়োগা বুলিও কয় এইবোৰ গোটেইখিনি মই লগাওঁ লগতে খাদ্যটো মই অলপ হিচাপ কৰি খাওঁ এনেকুৱা খাদ্য খাওঁ যাৰ পৰা মই বেছি পৰিমাণে শক্তি পাওঁ আৰু তাৰ উপৰিও ৰাতিপুৱাৰ ভাগত মোৰ দৌৰাটো থাকে ৰাতিপুৱা পাঁচটাত উঠিকেনে দহ মিনিট পোন্ধৰ মিনিট বিছ মিনিট যিখিনি সম্ভৱ হয় আৰু সেইখিনি টাইম দৌৰোঁ তাৰ বাদে ষ্ট্ৰেছিংত ক'বলৈ গ'লে মই য়োগা কৰোঁ য়োগা কাৰণ য়োগা আপোনাৰ দেহৰ যোনটো মাংসপেশী থাকে সেইবোৰক আপোনাৰ সুষম কৰি ৰাখে যাৰ ফলত আপুনি কি কয় ষ্ট্ৰেছ কৰিব পাৰে ভালদৰে আপোনাৰ হাত ভৰিৰ মাছ'লবোৰ ইফাল সিফাল কৰোৱাত আপোনাৰ বহুতখিনি সহায় কৰে আৰু তাৰ উপৰিও আপোনাৰ য়োগা বা জিমে ধৰক দেহৰ তেজৰ চলাচলকো সহজ কৰি ৰাখে